মই হাঁহ কুকুৰা কুকুৰা পোহোঁ লগতে গাহৰিও পোহোঁ ছাগলীও পোহোঁ মই সেই হাঁহ পাতি হাঁহ আমি বেছিকৈ পোহোঁ ৰাজহাঁহটো সিমান নোপোহোঁ চিনা হাঁহো পোহোঁ এই আৰু তাতে আমাৰ হাঁহে বছৰেকত আমি তিনিবাহমান উলিয়াব পাৰোঁ পাতি হাঁহে ৰাজহাঁহো তিনিমাহ দিয়ে দিলেও কিছুমান জাত আছে এই এবাৰ দুবাৰহে দিয়ে তাৰ উপৰি দাম এজনী আমাৰ পাতি হাঁহৰ দাম হৈছে পাঁচশ টকাকৈ বিকো আমি ৰাজহাঁহৰ দাম প্ৰায় এহেজাৰেই লয় এহেজাৰেই হয় তাৰপৰা কুকুৰাও পোহোঁ কুকুৰা হৈছে আমি কুকুৰা ব্ৰইলাৰো পোহোঁ এই এনে লোকেল কুকুৰা মানে ঘৰত পোহোঁ আৰু এইফালে এই কয়লাৰ কুকুৰাও পোহোঁ তাৰ দাম হৈছে আমাৰ লোকেল কুকুৰা মাংসৰ দামটো হৈছে প্ৰায় আজিকালি সাতশই চুৱেগৈ তাৰপা ব্ৰইলাৰ অলপ কম আৰু কয়লাৰটোও দাম আছে বজাৰত উঠা নমা হৈ থাকে সেইটো সেইটো তাৰ দাম তাৰপিছত এই এনে হেৰিকৈ বিকিবলৈ হ'লে আমি চিনা হাঁহটো সাতশ পাওঁ তাৰপৰা বেমাৰ আজাৰতো হয় কেতিয়াবা বেমাৰ আজাৰ হ'লে গোটেইখিনি মৰি থাকে তাৰপৰা ছাগলীও পোহোঁ আমি ছাগলীটো হৈছে বছৰেকত ছাগলীয়েও দুবাৰহে দিয়ে ছমাহৰ মূৰে মূৰে ছাগলী পোহাটো লাভেই হয় খাচী ছাগলী এনেই মাংসটোৰ দাম সাতশ টকা হয় আমাৰ জেগা আমাৰবিলাক জেগাত তাৰপৰা গাহৰিও পালন কৰোঁ গাহৰি পালন কৰোঁ গাহৰি পোৱালি আমি বছৰেকত তিনিমাহ দিওঁ দিয়াওঁ এটা পোৱালিৰ দাম হৈছে এই আঠশ অ' আঠ হেজাৰে সাত হেজাৰ পা ছয় হেজাৰ পা পাঁচ হেজাৰ তেনেধৰণে হয় জাত লৈ লৈ আৰু